নাৰিকল আমি লাৰু বনাবলৈ ব্যৱহাৰ কৰোঁ নাৰিকলৰ পৰা আমি জোনবিৰি পিঠা তিলপিঠা বনাওঁ তিলপিঠা বনাবলৈ আমি তিল তিলৰ সলনি নাৰিকলো ব্যৱহাৰ কৰিব পাৰোঁ নাৰিকল আৰু চেনিও ব্যৱহাৰ কৰোঁ কেঁচা ন কেঁচা নাৰিকল খাবলৈ বহুত ভাল লাগে নাৰিকলৰ পানীখিনিও খাই বাৰু বহুতে সেইখিনিও ভাল লাগে তাছত মচলা মচলা আমি মচলা আমি মাছ মাংস চব্জি বনাবলৈ ব্যৱহাৰ কৰোঁ মিট মচলা মিট মচলা ৰেড চিলি তাৰপিছত ধনিয়া পাউদাৰ আৰু আমি মাংস চাংস বনাবলৈ ব্যৱহাৰ কৰোঁ মচলা অ মচল হ'লেহে মচলা হ'লেহে খাদ্যবস্তুবোৰ খাদ্যবস্তুবোৰৰ সোৱাদ পোৱা যায় চেনি আমি চাহত ব্যৱহাৰ কৰোঁ চেন চেনি আমি চাহ চাহত চাহ বনাবলৈ ব্যৱহাৰ কৰোঁ চেনি তিলৰ সলনি আমি চেনিও ব্যৱহাৰ কৰোঁ তিলপিঠা বনাবৰ কাৰণে নাৰিকলৰ লাৰুটো চেনি দৰকাৰ হয় আৰু চেনি চেনি বেছিকৈ খাব নালাগে বাৰু চেনি চেনি খালে চুগাৰ হয়